মোৰ এম এফ হুচেইনৰ কাম ভাল লাগে কাৰণ তেওঁ মাধুৰী দীক্ষিতৰ বহুত ধুনীয়া পেইণ্টিং বনাইছিলে বহুত ৰিয়েলিষ্টিক পেইণ্টিং বনাইছিলে মই তেওঁৰ দৰে এনেকুৱা মানুহৰ ৰিয়েলিষ্টিক পেইণ্টিং বনাব বিচাৰোঁ